মোৰ দ্বিতীয় প্ৰডাক্টটো হৈছে হেডফোন বৰ্তমান বহুতো মানুহে হেডফোনৰ ব্য়ৱহাৰ কৰে লগতে মই কৰোঁ হেডফোনৰ মেইন ব্য়ৱহাৰটো হৈছে মানুহে গান শুনিবলৈ ব্য়ৱহাৰ কৰে বৰ্তমান দুই ধৰণৰ হেডফোন বজাৰত পোৱা যায় ৱায়াৰ্লেছ আৰু ৱায়াৰ থকা বেছিভাগ মানুহে এতিয়া বৰ্তমান টাইমত সময়ত ৱায়াৰ নথকা ৱায়াৰ্লেছডাল ব্য়ৱহাৰ কৰে বেছিকৈ যিটোক আমি ব্লু'টুথৰ দ্বাৰা কানেক্ট কৰোঁ ব্লু'টুথৰ দ্বাৰা সংযোগ কৰোঁ ম'বাইল ফোনৰ লগত তাৰ পিছত এইটো ব্য়ৱহাৰ কৰা হয় মানুহে ব্লু' এয়া হেডফোন ব্য়ৱহাৰ কৰে যাতে যিবিলাক মানুহৰ ঘৰৰ আশে পাশে চিঞৰ বাখৰৰ পৰিৱেশ তেওঁলোকে যিকোনোৱে এটা গান হওক লগতে কাৰোবাৰ লগত ধৰ বাৰ্তালাপ কৰি আছে সেইবোৰ পূৰা সঠিকভাৱে শব্দ শুনিবলৈ হেডফোন ব্য়ৱহাৰ কৰে লগতে হেডফোনৰ সু প্ৰভাৱটো হৈছে হেডফোনৰ সহায়ত বহুত চিঞৰ বাখৰ হৈ থকা ঠাই বা লগতে গাড়ী মটৰ চলি থকা ঠাই বিভিন্ন ধৰণৰ ষ্টেচনেই হওক ৰে'লৰ ষ্টেচন আদিবোৰৰ কাষে পাৰে থকা মানুহে কাৰ্য বা কাৰোবাৰ লগত বাণিজ্য়ৰ ওপৰত বাৰ্তালাপ কৰিবলৈ ব্য়ৱহাৰ কৰিব পাৰে হেডফোনৰ সহায়ত এইটো সহজ হৈ পৰে হেডফোনৰ কু প্ৰভাৱ হেডফোনে বেছিকৈ ব্য়ৱহাৰ কৰিলে হেডফোনটো গৰম হয় কাণৰ বিক্ৰিয়া ঘটাব পাৰে লগতে কিছুমান মানুহে হেডফোনৰ শব্দটো উচ্চ পৰিমাণত লগাই শুনে সেইবাবে কিছুমান মানুহে কাণেৰে শুনি নোপোৱা হৈ পৰে সেইবাবে হেডফোনটোৰ চাউণ্ডটো সদায় মেক্ শুনিব পৰা শব্দতে শুনিব লাগে